মই বৰ্তমান ম'বাইল ডাটা ইউজ কৰি আছোঁ কাৰণ ৱাই ফাই কানেক্ট কৰি ৰিচাৰ্জ কৰাতকৈ

ত' সেইকাৰণে সুবিধা হয় আৰু ৱাই ফাই আকৌ কানেক্ট কৰাতকৈ ত' ম'বাইলৰ ডাটা অন কৰি দিলেই হয়

ডাটা সুবিধা মানে কি আৰু ম'বাইলতো আপোনাৰ

ত' চব ম'বাইলত প্ৰায় বেছি হোৱা দেখা যায় যিটো আপুনি মানে ম'বাইলত কৰিব পাৰি তাৰ কাৰণে নেট প্ৰয়োজন হ'লেও আপোনালোকে আজিকালি ডাটাত কোনো অসুবিধা নাই কাৰণ ডাটা খতম হ'লে আকৌ ডাটা পেক ভৰোৱা সুবিধা হয়